মই মোৰ ৰন্ধাৰ হবিটোক লৈ ভাবিছিলোঁ হোটেল খুলিম বুলি তাৰপিছত আমাৰতো ঘৰৰ পৰিয়ালৰ মানে মা দেউতাহঁত চাহ বাগানৰ কৰ্মচাৰী আছিল সেয়াই আৰু মই যোনখিনি কাম জানো ৰন্ধা বঢ়াৰ সেইখিনি এদিন লৈ মানে হোটেল খোলাৰ সপোন আছে আৰু